ভাৰতে বৰ্তমান উদ্যোক্তাসকলৰ বাবে এক সুন্দৰ সময়ৰ মাজেৰে গৈ আছে নতুন ব্যৱসায় ব্যৱসায়ক সমৰ্থন কৰাৰ বাবে চৰকাৰে বহু ধুনীয়া বা বহু ভাল ভাল আঁচনি ৰূপায়ন কৰিছে যেনে ধৰক কেইদিনমান আগতে আমাৰ গোটসমূহক ত্ৰিছ হাজাৰ টকাকে দিছিলে যে নতুন এটা কিবা কাম বা নতুন এটা উদ্যোগ বা কিবা সোনকালে বনাবৰ কাৰণে আৰু সেইবিলাক সেইয়া পইচা দিয়ে হাঁহ কুকুৰাও ফ্ৰাৰ্ম বা গাহৰীৰ ফ্ৰাৰ্ম এইবিলাকো কৰিব পৰা যায় আৰু লগতে ছাগলী ফাৰ্ম তাৰপা এনেকে কৰি বহু কেইটা উদ্যোগে বা সৰু সুৰা উদ্যোগ গঢ়ি তুলিব পাৰি আৰু আজিকালি এতিয়া নতুনকে চৰকাৰে দুই লাখ টকাকে লোন দি আছে যাতে সৰু সুৰা উদ্যোগবিলাক খুলিব পৰা যায় দুখীয়া দুখীয়া ল'ৰা ছোৱালী সকলোৱে ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোৱে যাতে এইটো বস্তু আগ আগবাঢ়িব পাৰে আৰু আজিকালি কি কৰিছে বেংকবিলাক বা নতুন গোটৰে হওক বা উদ্যোগৰ কাৰণে কিবা যদি ঋণ লয় তাতো বহু বহুত চাবছিটি পোৱা যায় বহুত ধৰণৰ সুবিধা দিছে আজিকালি ত' এনেকে চৰকাৰে বহুত ধৰণৰ সুবিধা দি আছে নতুন নতুন উদ্যোগ গঢ়াত